হয় মাছ অ'লেছি এতে আমাৰ যাবি নে কি পিছে অঁ এ কাৰোবাক কানি লগ ধৰিবি অঁ অঁ কি কি ল'বি তই অঁ মই কম তই কি কি ল'বি অঁ এই না অঁ অঁ অঁ এই আমাৰ আমাৰ এইফালে তাৰমানে আমাৰ মাইহঁত যাবা খুজিছিলে অঁ এই মাই মোক ইতেনে কৈছে মাছ মাৰিম

অঁ কৈছোঁ মই বহুতক কৈছোঁ ইতেনে কৈছোঁ ফোন মাৰোঁতে ফোন মৰাৰ আগত ইয়ে হেৰিটামান বাজাত যাওঁ এ চাৰিটা পাঁচটা মান বজাত অঁ যাম দে যৌ তয়ো কাৰোবাক কানি ক মায়েৰেহঁতক ক অঁ মই ক'লোৱেই অঁ মোৰ যোগাৰ হৈছে ৰহ এই জাখে খালে এইবিলাক লৈছোঁয়েই অঁ এহাঁতকো কৈছোঁ ৰহ অনা কথা মাছ ধৰিব লাগবো না আজি অঁ সেহাঁতক কৈছোঁ মই চাৰিটা পাঁচটা মানত যাম বুলিতো কৈছোঁ কেতিয়াবা আহে সেহাঁতে সেহাঁত নাহিলি তই মই যামেই অঁ এই ল' অঁ মই কৈছোঁ ময়োতো কৈছোঁ কেইটামানক অঁ অঁ গোটেইখিনিয়ে যাম অঁ অঁ গোটেইকিটাকে লওঁ ময়ো লওঁৱেই আৰু

অঁ অঁ ফোন মাৰিম দে তোক ভাত খালো ৰহ ভাত খাই উঠি এই জাকেইটো জাখেখান ভাঙি ফেলে আৰু ভাল কৰি আছোঁ অঁ অঁ হ'ব দে